গ্ৰাম্য অঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেল খেলাৰ মাজত যথেষ্টখিনি পাৰ্থক্য হোৱা দেখা যায় গ্ৰাম্যাঞ্চলৰ ষ্টেডিয়াম তথা ফিল্ডসমূহ যথেষ্টখিনি যথেষ্ট সৰু হয় তেনেদৰে নগৰীয়া অঞ্চলৰ ফিল্ডসমূহ আৰু ষ্টেডিয়ামসমূহ যথেষ্ট ডাঙৰ হোৱা দেখা যায় নগৰীয়া অন অঞ্চলৰ ষ্টেডিয়ামসমূহত যথেষ্টখিনি চৰকাৰী সা সুবিধা পোৱা যায় য'ত গ্ৰাম্য অঞ্চলত পোৱা নাযায় গ্ৰাম্য অঞ্চলৰ পৰা ল'ৰা ছোৱালীসমূহে কোনো ধৰণৰ সুবিধা পোৱা নাযায় বাবে পাছলৈও খেল খেলাৰ কোনো ধৰণৰ সুবিধা নাপায় কিন্তু নগৰীয়া অঞ্চলত খেলা ল'ৰা ছোৱালীবোৰে বহুতো সুবিধা পোৱা যায় যাৰ বাবে পাছলৈ ইণ্টাৰনেশ্যনেল বা ষ্টেট ষ্টেটৰ হৈ তেওঁলোকে খেল খেলাৰ সুবিধা পায়